হাঁহ কুকুৰাৰ বাবে পুষ্টিকৰ প্ৰয়োজন খুবেই প্ৰয়োজন কাৰণ সিহঁতি পুষ্টিকৰ যদি খাদ্য় খাবলৈ পায় তেতিয়া সিহঁতৰ মানে ডাঙৰ দীঘল হোৱাত ভাল হয় সিহঁতৰ প্ৰডাকছনটো ভাল হয় পুষ্টিকৰ খাদ্য় বুলি ক'বলৈ গলে সুষম খাদ্য় বুলি ক'বলৈ গ'লে আপোনাৰ ধৰক ধান ঘৰতে আমাৰ গাঁৱলীয়া অঞ্চলত সাধাৰণতে পোৱা ধান চাউল তুঁহগুৰি তেনেকৈ খুওৱা হয় তাৰোপৰি যদি বজাৰৰপৰা কিনি আনে দানা দানা পায় বিভিন্নধৰণৰ দানা দিবপৰা যায় ঘৰতে সাধাৰণভাৱে তেনেকৈ ধান তুঁহ চাউল ভাত ইত্য়াদি সেইবোৰ দিয়ে বজাৰৰপৰা কিনি অনা বিভিন্নধৰণৰ দানা পায় বিভিন্ন বস্তুৰ কাৰণে হাঁহ কুকুৰাৰ কাৰণে বেলেগ বেলেগ দানা পায় সেইবোৰ আনি খুৱাবপৰা যায় সেইবোৰ আনিবলৈ পইছা দুই এটকা দৰকাৰ হয় তেনেকৈ আনি খুৱালেও ভাল ৰিজাল্টো পোৱা হয় সেইবোৰ আনি নুখুৱালেও গাঁৱতে পুখুৰী বনাই পুখুৰীত গড়াল বনাই হাঁহ পালন কৰিবপৰা যায় কুকুৰা গড়াল বনাই তাতে ধান চাউল দি তেনেকৈ সিহঁতক দানা পানীৰ লগতে যদি দৰৱ পাতিও ভালদৰে দিয়ে সিহঁতৰ স্বাস্থ্য় পাতিবোৰ ভাল হৈ থাকে সিহঁতৰ আপোনাৰ বৃদ্ধি হয় সিহঁতৰ সোনকালে ডাঙৰ হয় সিহঁতে তেতিয়া ভাল কণী পাৰিব পাৰিব ভাল মাংস হ'ব সিহঁতৰ সিহঁতৰ খোৱা ৱোবাটোত যদি গুৰুত্ব দিয়ে সেইকাৰণে সাধাৰণভাৱে গাঁৱত ধান চাউল দিয়া হয় সেইয়াই দি কৰি হাঁহ কুকুৰা পালন কৰা হয় কিছু কিছু লোকে বজাৰৰপৰা দানা আদি এইবোৰ কিনি কৰি আনে দৰৱ পাতি সেইবোৰ খুওৱা হয় তেনেকৈ খুৱালেও ভাল ফলাফল পোৱা যায় তেনেকৈয়ে এজন পশুপালক বা কৃষকে ঘৰতেই হাঁহ কুকুৰা পালন কৰি আছে